পশুৰ জাত সামগ্ৰীৰ প্ৰচেচিং সাধাৰণতে কিছুমান মূল ঢাপৰ অন্তৰ্ভুক্ত হয় যি অন্তিম সামগ্ৰীৰ গুণগত মান নিশ্চিন্ত কৰে প্ৰতিক্ৰিয়া যাতে পশু ধৰণৰ পৰা আৰম্ভ হয় য'ত জন্তুবোৰ স্বাস্থ্য পৰীক্ষা কৰি সুৰক্ষিতভাৱে নিপাত কৰা হয় তাৰপিছত ৰক্তপাত কৰা মাধ্যমেৰে জন্তুৰ দেশৰ পৰা ৰক্ত নিকাশন কৰা হয় যি যিহে মাংসৰ গুণ বজাই ৰাখে তাৰপিছত ছাল বা চকীৰে আঁতৰবোৰ হয় আঁতৰা হয় যাতে মাংস পচন্ত হয় তাৰপিছত অংগ প্রত্যংগ আঁতাৰবোৰ হয় য'ত অন্তদেশ আৰু অনু অনুযুক্তত অংগ আঁতৰাই স্বাস্থ্য বজাই ৰখা হয় তাৰ পাছত মাংস শীতলাকৰণ বা হীমাগৃত কৰা হয় যাতে সেয়া সতেজ কৰা নিৰাপদ থাকে শেষত প্ৰচেংগী পচংগীৰ আৰু পেকেট পেকেজিঙৰ মাধ্যমেৰে মাংস কটা প্ৰচ্যুত্ত কৰা আৰু ক্রিয়াৰ বাবে পেকেটি পেকেটত ভৰাই সাজু কৰা হয় এই সামগ্ৰী গুণগত মান বুদ্ধি কৰা আৰু প্ৰতিক্ৰিয়া জাতুটোক লাভজনক বনায়